হেল্ল' অ' নাই নাই কোৱা কোৱা অ' ডিব্ৰুগড় ডিষ্ট্ৰিক্ট লাইব্ৰেৰীলৈ যাবা অ' মোৰো যাব লগা আছিলে জানানে অ' অ' মই যোৱা কথা ভাবি আছোঁ মোৰো ৰিছাৰ্চ ৰিলেটেড কেইখনমান কিতাপ কিনি মানে লাইব্ৰেৰীত বিচাৰিবলৈ আছিলে মই যোৱাৰ লগেই বিচাৰি ফুৰিছিলোঁ তুমি যাবা যদি ভালেই হ'ল দিয়া কেতিয়া যাবা কাইলৈ যাবা অ' অ' অ'

ভালেই হ'ব ভালেই হ'ব তাত কিতাপ বহুতো আছেও কিতাপ মই এবাৰ গৈছিলোঁ গৈ লৈ তাত দেখিছিলোঁ একেবাৰে চব ট টপিকৰ কিতাপ আছে এই ধৰা ৰিছাৰ্চ বেছিছ তোমাৰ নিজৰ ছাবজেক্ট বেছিছত বিভিন্ন ধৰণৰ কিতাপ তাত আছেই আমি গ'লে ছাগে বহুতখিনি কিতাপ আমি তাৰপা ডাটা কালেক্টেই কৰিব পাৰিম তোমাৰো কোৱা অ' একদম চিয়'ৰ চিয়'ৰ অ' পাবা মই এবাৰ চাইছিলোঁ তাত আছে আছে সাম্প্ৰতিক অসমীয়া সাহিত্যৰ বিষয়ে পাবা সাম্প্ৰতিক অসমীয়া ভাষাৰ বিষয়ে পাবা সংস্কৃতিৰ বিষয়ে পাবা বিভিন্ন টপিকত তাত কিতাপ আছে অ' অ' অ মই আগতে গৈছোঁ নহয় তুমি অ' দেখুৱাই দিম তোমাক ওলাবা কাইলৈ কিমান সময়ত ক'লা আমি বাৰ বজাৰ পিছত অ' অ' অ' ঠিক আছে ঠিক আছে বাৰ বজাৰ পিছত আমি যাম দিয়া অহ অহ ঠিক আছে বাৰু হ'ব দিয়া হ'ব